সাধাৰণতে মই এতিয়ালৈকে ফিজিকেল কিতাপহে পচন্দ কৰোঁ আৰু ফিজিকেল কিতাপ এইকাৰণে পচন্দ কৰোঁ যে সেইখন মোৰ হাতে কামে মই নিজ চকুৰে তাক অৰ্থাৎ ব্য়ৱহাৰিক ব্য়ৱহাৰযোগ্য় হিচাপে ব্য়ৱহাৰ কৰিবলৈ সক্ষম হওঁ ইলেকট্ৰনিক সংস্কৰণ মই আচলতে পচন্দ নকৰোঁ আৰু সৰুৰ পৰা মই যিহেতু নিজেই পঢ়া শুনা কৰাৰ ক্ষেত্ৰত আজিলৈকে যি ডাঙৰ হৈছোঁ সেই ক্ষেত্ৰত এতিয়ালৈকে ফিজিকেল মাধ্য়মৰ যোগেদি কিতাপ পঢ়িয়েই মই এতিয়ালৈকে ডাঙৰ হৈছোঁ আৰু যি জ্ঞান বুদ্ধি মই এতিয়ালৈকে পাবলৈ সক্ষম হৈছোঁ সেইক্ষেত্ৰত মই জানোঁ যে সেইখিনি মোক ফিজিকেল কিতাপেই অৰ্থাৎ গ্ৰন্থই মোক সেই সুবিধা দান কৰিছে আৰু মোৰ নিজৰো এটা বিশ্বাস যে ইলেক্ট্ৰনিক মাধ্য়মতকৈ এতিয়াও বিশ্বত যি চাক্ষুস আৰু চাক্ষুস লগতে ব্য়ৱহাৰযোগ্য় জ্ঞান বুদ্ধিৰ যদি পাবলৈ সক্ষম হয় তেতিয়াহ'লে ফিজিকেল কিতাপৰ যোগেদিহে পাবলৈ সক্ষম হয় এতিয়ালৈকে যিমানেই ইলেক্ট্ৰনিক কিতাপ নোলাওক কিয় ব্য়ৱহাৰযোগ্য় হাতে কামে আৰু মস্তিষ্কৰে তাক নিজ প্ৰায়োগিক দিশত যদি অধ্য়য়ন কৰা হয় তেতিয়াহ'লে তাৰপৰা পাব পৰা জ্ঞান আটাইতকৈ বেছি হয় বুলি মোৰ বিশ্বাস আৰু এতিয়াও পৃথিৱীত যিখিনি আমি নিজৰ জীৱনক আগুৱাই লৈ যোৱাৰ কাৰণে বা বৌদ্ধিক দিশতে হওঁক জ্ঞানৰ দিশতে হওঁক বা অন্য়ান্য় প্ৰায়োগিক দিশতে হওঁক বা এই ইংৰাজীত যাক প্ৰেক্টিকেল নলেজ বুলি কোৱা হয় সেইখিনি আমি সাধাৰণতে ফিজিকেল গ্ৰন্থ অৰ্থাৎ কিতাপৰ যোগেদিহে পাবলৈ সক্ষম হৈছোঁ আৰু এনেও ক'বলৈ গ'লে আমি এতিয়া লৈ যিমান ডিগ্ৰী শিক্ষা বিশ্বত আগবাঢ়ি আহিছে প্ৰত্য়েকজন মানুহৰ ফিজিকেল গ্ৰন্থ পঢ়িহে সম্পূৰ্ণ জ্ঞান টোটেল নলেজ সম্পূৰ্ণ জ্ঞান পাবলৈ আমি সক্ষম হৈছোঁ অন্য়থাই আমি এতিয়াও ডিজিটেল হওঁক ইলেকট্ৰনিক হওঁক মাধ্য়মৰ যোগেদি কিতাপ পঢ়ি আমি কেতিয়াও সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ চাক্ষুস জ্ঞান লাভ কৰিবলৈ সক্ষম নহ'ম কিন্তু ফিজিকেল গ্ৰন্থৰ দ্বাৰা কিতাপৰ দ্বাৰা আমি নিশ্চয়কৈ সম্পূৰ্ণ জ্ঞান সম্পূৰ্ণ বুদ্ধি আয়ত্ত কৰিবলৈ সক্ষম হওঁ আৰু বেছি আমি প্ৰেক্টিকেল অৰ্থাৎ ব্য়ৱহাৰিক যোগ্য় হোৱাৰ সুবিধা ফিজিকেল কিতাপৰ দ্বাৰাহে সম্ভৱ হয় বুলি মোৰ বিশ্বাস আৰু এইটো ক্ষেত্ৰত বিভিন্ন সময়ত আমি ল'ৰা ছোৱালীৰ দেখিবলৈ পাইছোঁ যে প্ৰায়োগিক দিশত সাধাৰণতে ফিজিকেল কিতাপখন আগত দিয়াৰ লগে লগে আগত দিয়াৰ লগে লগে আমি দেখিবলৈ পাওঁ যে তেওঁৰ আকৰ্ষণ বেছি হয় যদি এজন শিশুক সাধাৰণতে তাক এটা ইলেকট্ৰনিক মাধ্য়মৰ বস্তু কাণত সোমাই দি শুনিবলৈ দিয়া হয় তেতিয়াহ'লে কেতিয়াও সি প্ৰথমতে আগ্ৰহ নেদেখুৱাব সেইকাৰণে মই কওঁ ফিজিকেল কিতাপ এতিয়াও আমাৰ কাৰণে যোগ্য় আৰু শ্ৰেষ্ঠতম উপায় জ্ঞান আৰু বুদ্ধি অৰ্জনৰ উপায় হৈ থকা বুলি মই ভাবোঁ এই ক্ষেত্ৰত অ'ডিঅ' বুক মই এতিয়াও মই পোৱা নাই কিন্তু অ'ডিঅ' বুক মই দেখিছোঁ যদিও কিন্তু মই সেইটো মোৰ কাৰণে ভাল নহয় বুলি ভাবোঁ আৰু অ'ডিঅ' বুকৰ দ্বাৰা জ্ঞান বুদ্ধি সামগ্ৰিকভাৱে এতিয়াও ফিজিকেল কিতাপৰ লগত কৈ কম বুলি মই নিশ্চয়কৈ ভাবোঁ